অসমত বহুতো বিশ্ববিদ্যালয় মহাবিদ্যালয় আছে প্ৰধান গুৱাহাটী বিশ্ববিদ্যালয় শিলচৰ বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আদি গুৱাহাটী হেন্দিক গাৰ্লছ কলেজ গুৱাহাটী মেডিকেল কলেজ অসম মেডিকেল কলেজ আৰু বহুতো হস্পিটেল আছে জনপ্ৰিয় পাঠ্যক্ৰম অনুযা অনুযায়ী ডিব্ৰুগড় পলিটেকনিকেল গুৱাহাটী পলিটেকনিকেল শিলচৰ পলিটেকনিকেল ধেমাজি পলিটেকনিকেল তিনিচুকীয়া পলিটেকনিকেল চাবুৱা আই টি আই তিনিচুকীয়া আই টি আই ধেমাজি আই টি আই গুৱাহাটী আই টি আই এইবোৰ সুন্দৰকৈ পাঠদান কৰা হয়